অসমৰ যি ব্যৱসায়ৰ খণ্ড সেই খণ্ড ব্যৱসায়ী লোকসকলে এটা ব্যৱসায়ৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিলে সেই উদ্যোগটোত যি নিৱনুৱাৰ যি লোকসকল আছে সেই লোকসকলক তেওঁলোকৰ চাকৰিৰ দ্বাৰা তেওঁলোকক নিৱনুৱাৰ দ্বাৰা বঞ্চিত কৰায় লগতে তেওঁলোকক এটা সীমিত পূঁজিৰ দ্বাৰা এই লোকসকলে চাকৰিত নিয়োজিত হয় লগতে চাকৰি এটা তেওঁলোকৰ জীৱনৰ যি বাট সেই বাট আগুৱাই নিব পাৰে লগতে তেওঁলোকক লগতে ইয়াৰ দ্বাৰা বিনিয়োগৰ ক্ষেত্ৰতো কিছুমান সুবিধা লাভ কৰে য'ত তেওঁলোকে কৰ ৰাজহৰ দ্বাৰা তেওঁলোকে চৰকাৰক এটা সীমিত পৰিমাণৰ কৰ দিব লগা হয় য'ত কোনো ব্যৱসায়ৰ কোনো অসুবিধা সন্মুখীন নহয় লগতে অসমৰ যি উদ্যোগৰ উন্নয়ন ব্যৱস্থা সেই উন্নয়ন ব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি পায় যাৰ দ্বাৰা অসমখন এখন জাকত জিলিকা ৰাজ্য যিচাপে পৰিগণিত হোৱাত এই উদ্যোগ ব্যৱসায় বাণিজ্যই বিশেষ ভূমিকা গ্ৰহণ কৰে এই ব্যৱসায় বাণিজ্যৰ দ্বাৰা এখন দেশৰ যি অৰ্থনীতি সেই অৰ্থনীতি আগবঢ়াত অসমৰ যি ৰাজ্যখনৰ যি অৱদান সেই অৱদান অতি আকৰ্ষণীয় চাকৰি আৰু বিনিয়োগ লগতে ৰাজহ যি কৰ চৰকাৰক যি কৰ দান কৰিব লাগে সেই ক্ষেত্ৰত বিৱ ব্য়ৱসায়ক ব্যৱসায় খণ্ডই জনসাধাৰণৰ লগতে চৰকাৰক যি যি সুবিধা প্ৰদান কৰিছে সেই সুবিধা অতি স্মৰণীয়